যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়া মই কটন কলেজত পঢ়ি আছিলোঁ তাত পঢ়ি থকাৰ সময়ত মোৰ লগত ছোৱালী এজনী আছিল তাইৰ লগত প্ৰথমতে মোৰ বহুত ভাল আছিল কিন্তু লাহে লাহে তাইৰ লগত আমাৰ সম্পৰ্কটো বেয়া হ'ব ধৰিল তাৰ পিছত মই তাইক বহুতদিন সুধিলোঁ কি হ'ল কি হ'ল কিয় মোক নামাতে বা কিয় মোৰ লগত কথা নকয় কিন্তু তাই কিন্তু তাই কেতিয়াওঁ একো নকল মই তাইক বহুত ফোন কৰোঁ মেছেজ কৰোঁ তাই মোক কোনো গুৰুত্ব নেদে মই তাইক কৰোবাত যাব লগ ধৰোঁ খাব যাব লগ ধৰোঁ বা কৰবাত লগ ধৰোঁ তাই মোৰ লগত কোনো দিন নগ'ল তাৰ পিছত মই গম পালোঁ যে তাইক কোনবাই মোৰ তাইক কোনবাই আমাৰ লগৰে মোৰ কথা বেয়াকৈ কৈছিল তাৰ পিছত যেতিয়া আমাৰ কলেজ শেষ হৈ যায় তেতিয়া মই তেতিয়া মই তাইক গোটেইখিনি কথা সুধিছিলোঁ আৰু তেতিয়া তাই মোক তেতিয়া তাই মোক গোটেই কথা কৈছিল আৰু তাৰ পিছত আমাৰ মাজত যিখিনি দূৰত্ব আছিল গোটেইখিনি ঠিক হয় গেল আৰু এতিয়া আমি মাষ্টাৰ ডিগ্ৰী কৰা মোৰ দুই বছৰ হয় গেল আমি এতিয়াও বহুত ভালকৈ কথা পাতো